হেল্ল' অঁ আপুনি বজাৰ কৰিবলৈ ওলালেনি অঁ তেতিয়াহ'লে দুইজনীয়ে এইডোখৰ লগতে যাম নহ্ হেৰি বজাৰৰ পৰা কি কি আনিব বা অঁ মোৰ একেখিনিয়ে শাক পাচলি আকৌ গাখীৰ অলপ আনিম বুলি ভাবিছোঁ অঁ সেইবোৰেই আনিম হেৰি তাৰপিছত আৰু কাপোৰ কানি বজাৰ অকণমান কৰিম বুলি ভাবিছিলো আপুনি এইডোখৰ কিহত বেটে বেটেৰীত আহিলেনে অঁ অঁ মইও এইডোখৰ বেটেৰীতে ওলাই যাব লাগিব পায় হেৰি বতৰটোও বেয়া কৰিছে হেৰি মই সেই কাপোৰ কানি অলপ এই ল'ৰাটোলৈ আনিম বুলি ভাবিছিলোঁ তাৰপৰা আকৌ ছোৱালীজনীলৈও কাপোৰ কানি কেইটামান ল'ম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ আৰু শাক পাচলি বজাৰ তেনেকৈ কিবা কিবি কেইটামান কৰিম বুলি ভাবিছিলোঁ হেৰি ঘৰত আৰু কিবা কিবি বন হেৰি কৰিছেনে কি বিহুৰ কাৰণে অঁ সব অঁ অঁ অঁ অঁ মইও সেই অঁ অঁ মোৰ একেই কাপোৰ কানি তেনেকৈ বজাৰ কৰিম আৰু তাৰপাছত পইচাও ইভাগে ইমানখিনি নিয়া নাই যেনে তেনে কিবা এটা হেৰি কৰিব লাগিব আৰু সৰু লৰাটোকো ধেৰ কিবা কিবি লাগে লাগে কৈ আছে বিহু হেৰি কাপোৰ হেৰি কৰিবলৈ অঁ অঁ অঁ অঁ তাৰপৰা হেৰি আৰু তেনেকৈ আৰু কিবা কিবি আৰু বস্তু কিনিম আৰু তাৰপাছত আৰু ল'ৰা হেৰি চিৰা অলপ কিনি আনিম বুলি ভাবিছোঁ চিৰা মুড়ি পিঠা আকৌ ঘৰতনো ক'ত আৰু সেইবোৰ হেৰি কৰিবলৈ হেৰি হ'ব সব কিনাই হ'ব আৰু হেৰি কৰি বজাৰৰ পৰা

আমাৰ আৰু হেৰি বজাৰৰ পৰা হেৰি গছ আলু তেনেকুৱা বজাৰো কৰিবলৈ আনিব লাগিব পায় হেৰিয়া লগত খাবলৈ

আকৌ এইডোখৰ বজাৰ কৰি পিনি তেনেকেই কিহত যাম যাম আৰু তাৰপৰা হোটেলতে চাহ অকণমান খাই ল'ম আৰু অঁ আকৌ বাছ হেৰিয়াৰ আকৌ বাছতো মানুহ ধেৰ ভিৰ অঁ অঁ অঁ আকৌ আমাৰ আকৌ এই এই ছোৱালীজনীও বজাৰলৈ যাওঁ যাওঁকৈ কান্দিছে নহয় তাইকো লৈ যাব লাগিব আৰু বজাৰ কৰিবলৈ অকলে আহিবনে অঁ অঁ অঁ অঁ অঁ আমিও সেই মই এতিয়া ল'ৰাজনী লৈ যাব লাগিব আৰু নহ'লে আকৌ সি হেৰি কান্দে নহয় আকৌ এৰি থৈ যাবও নোৱাৰি লৈ যাব লাগিব আৰু তাইও এতিয়া বজাৰলৈ নিয়াৰ লগে লগে ইটো লাগে বস্তু সিটো লাগে থুন থুনায় মানুহৰ আগত ল'বলৈ বিচাৰিব এতিয়া আহি পিনি আকৌ বজাৰৰ পৰা আহি পিনি এতিয়া বজাৰ ইটো বস্তু ইটো দেখিলোঁ সেইটো দেখিলোঁ কিনো কিনো লাগে

সেয়ে আকৌ বজাৰত এতিয়া মানুহো ভিৰ বস্তু কিনোতেও বহুত সময় লাগিব এতিয়া পতককৈ পতককৈ এতিয়া আহোঁ বুলি ক'লেও পতককৈ আহিব নোৱাৰি নহয় বজাৰত মানুহৰ ভাৰ বস্তু চাওঁতে মেলোতে বহুতখিনি সময় লাগে নহয়

মিঠাই অঁ চাহ খাবলৈ মিঠাই অলপো লৈ যাব লাগিব পইচাও সিমান তেনেকুৱাকৈ নাই নিয়া নহয় অঁ অঁ পইচা নহ'লে এতিয়া কেনেকৈ কি হ'ব পোৱালিটো এতিয়া বস্তুবোৰ যিমান ল'ৰা বস্তু যিমান দাম হ'ল এতিয়া ল'ৰাক কিবা এটা বিহু বুলিতো কিবা এটা আনি দিবই লাগিব কি আৰু বজাৰলৈ যোৱাৰ লগে লগে ইটো খাওঁ সিটো খাওঁ উৎপাত এতিয়া পইচাকে ক'ৰ পৰা কি আহিছেতো নাজানে সৰু ল'ৰা কথা কিনি দিবই লাগিব আৰু কিবা মানুহৰ আগত সেই ল'ৰাই আকৌ দামী দামী বস্তুহে বজাৰত দেখাৰ লগে লগে হেৰি কৰিবলৈ বিচাৰে কিনিবলৈ মেলিবলৈ বিচাৰে সি আকৌ বুজি নাপায় নহয় অঁ সেয়ে আকৌ

সেইটোৱে আকৌ সৰু ল'ৰা নহয় বুজি চুজি নাপায়

হেৰিয়া ল'ৰাটো ল'ৰাটো বস্তুকেইটা লোৱাৰ উপৰিও আকৌ হেৰি আপুনি হেৰি নিজলৈও কিবা এটা ল'ব লাগিব নিজলৈও কিবা কিবি কিনিব লাগিব বোলো

সব বজাৰৰ পৰা আনিলেহে হ'ব এতিয়া ঘৰততো একোৱেই নাই কোনে কৰিব এতিয়া যে হেৰিয়াৰ বজাৰৰ পৰাই ইটো সিটোকৈ গোটেইখিনি লাহে লাহে তাকো কম কমকৈ হ'লেও আনিব লাগিব এতিয়া বিহুত মাইকী মানুহৰ এতিয়া বজাৰৰ কাপোৰ কানি আকৌ ঘৰৰ বস্তু আৰু ইটো সিটো দেখিলোঁ কিনো কিনো লাগে এতিয়া নিকিনাকৈও থাকিব নোৱাৰোঁ মানুহ এটা আহিলে ভালকৈ হেৰিয়া কোনোবা এটা আহিলে বজাৰৰ পৰা কি আনিছে বুলিহে সুধিব আৰু বস্তু এতিয়া বজাৰত যিমান দাম অঁ ল'ৰাই আকৌ বজাৰলৈ যাম বুলি একদম ৰাতিপুৱা পৰা উৎপাত ইটো লওঁ সিটো লওকৈ এতিয়া সিহঁতক দিওতে মোৰ নিজেই কিবা এটা ল'ম বুলি ক'লেও ল'বলৈ হেৰি কৰিব নোৱাৰি ল'ৰাৰ লগত বস্তুৰ যিমান দাম হেৰি আপুনি কি এই আপুনি নিজেই কি কি লৈছে বা অঁ নিজলৈ নিজলৈ কাপোৰ ল'লে অঁ মইয়ো সেই এনেকৈ গৰম চোলা চুৱেটাৰ এটা আৰু ছাল এখন ল'ম বুলি ভাবিছিলোঁ যিমান দাম বস্তু ল'বই নোৱাৰিচোন দৰাবলৈ এতিয়া কেৰ জেৰ কৰি পিনি অঁ ছাল এখনকে ল'ম বুলি ভাবিছোঁ সেইখনতো হেৰি পাঁচশ টকা লাগে বুলিয়ে কৈছে এতিয়া তিনিশমান দি চাৰে তিনিশমান দিছোঁ আৰু নেলাগে বুলি হেৰি এতিয়া বেপাৰীজনে কৈছে যেনে তেনে লওক আৰু আপুনি বোলে ইমান ল'বলৈ মন কৰিছে যদি মই মই বোলো পাঁচশ টকা দিব নোৱাৰো নহয় হেৰি চাৰি তাৰপৰা বোলো চাৰে তিনিশমান দিব পাৰিলে ল'ব পাৰিম আৰু তেনেকৈ কৈছোঁ

তাৰপৰা এতিয়া বেপাৰী হেৰিয়ে কৈছে বেপাৰীজনে লয় যদি তেতিয়াহ'লে আৰু কিবা এটা দিয়ক আকৌ বোলে তেনেকৈ কৈছে তাৰপৰা সেই তেনেকৈ ল'ৰাটো চুৱেটাৰটোতো সেই হেৰি এহেজাৰ টকা কৈছে মই বোলো এহেজাৰ টকা দিব নোৱাৰি নহয় বোলো হেৰি ছশ টকামান তেনেকুৱা দিয়াহেতেঁন নিব পাৰিলোহেঁতেন বুলি তেনেকৈ কৈছোঁ হেৰি আপুনি চুৱেটাৰটো কিমান ভৰিলেবা অঁ অঁ হেৰি মোৰো ময়ো তেনেকৈ ছাল এখনে চুৱেটাৰ এটা ল'ম বুলি ভাবিছিলোঁ আৰু তাৰপৰা চুৱেটাৰ হেৰি স্কাৰ্ফখন আকৌ হেৰি এহেজাৰ কৈছে ছশমান এনেকৈ দিম বুলি ভাবিছিলোঁ তাৰপৰা এতিয়া হেৰি নহ'ব নহ'ব কৈছে ল'ৰাক আকৌ দেখিলে মানে লাগেই নহয় আকৌ অঁ সেইটোৱে আকৌ ল'ৰাই আকৌ সেই ৰং একেটাই দেখিলে সেই ৰঙটোকে লাগেই নহয় সিহঁতে বুজি চুজি নাপায় নহয় সেই তেনেকুৱা চুৱেটাৰটো এতিয়া সেই দাম দৰাই এতিয়া ছশ টকাত দিম বুলি কৈছে আকৌ সেই পেন্ট এটা লাগে নহয় পেন্ট পেন্টো তেনেকৈ জিন্সৰ বস্তুবোৰ ইমান দাম ল'ৰা বোলো সস্তিয়া এটা ল নাই নুশুনে হেৰি ক'লে জীন্সৰ পেণ্টহে লাগে বোলে জীন্সৰ পেণ্টটো এহেজাৰ টকা ল'বই বোলে এতিয়া সেইটোহে লাগে তাক এতিয়া বেপাৰীয়ে এতিয়া কি কয় এতিয়া দম যদি দাম দৰ হেৰি কমে যদি তেতিয়া হেৰি কৰিব পাৰিম আৰু যদি আঠ আঠশমানত দিয়ে যদি তেতিয়াহ'লে হেৰি হ'ব নহ্ আপুনিও গাই হ'ব অঁ